শোণিতপুৰ জিলাৰ সদৰ তেজপুৰ তেজপুৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও কোৱা হয় আৰু লগতে গোটেই শোণিতপুৰ জিলাখনেই সাংস্কৃতিৰ ক্ষেত্ৰত আতি আগবঢ়া এই জিলাখনত মনোৰঞ্জনমূলক কাৰ্য্যকলাপ বিভিন্ন সময়ত বিভিন্ন ধৰণে পালন কৰি থকা হয় তেজপুৰত ঐতিয্যপূৰ্ণ বাণ থিয়েটাৰ কলাভূমি ক'ল পাৰ্ক আদিত বিভিন্ন মঞ্চ আছে তাৰোপৰি বেংগলী নাট্য মন্দিৰ আছে এইবোৰত সময়ে সময়ে বিভিন্ন ধৰণৰ নাটক প্ৰদৰ্শন কৰি থকা হয় স্থানীয় শিল্পীৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় সদৌ অসম ভিত্তিত বিভিন্ন নাটক প্ৰতিযোগিতা এই বাণ থিয়েটাৰতেই হওঁক বা কলাভূমিতেই হওঁক মাহৰ বহুখিনি সময় বছৰৰ বহুখিনি সময়ত অনুস্থিত হয় মুঠতে এটা সাংস্কৃতিক পৰিৱেশ গোটেই শোণিতপুৰ জিলাতেই বিদ্যমান বিভিন্ন কাৰ্য্যসূচী সাংস্কৃতিক কাৰ্য্যসূচীও চলি থাকে এই অনুস্থানবোৰে গোটেই জিলাখনৰ বিভিন্ন ধৰ্ম সম্প্ৰদায় ভাষা নিৰ্বিশেষে সকলোকে একত্ৰিত কৰি ৰাখিছে সকলো মানুহেই ইয়াত অংশগ্ৰহণ কৰে ইয়াত কোনো জাত পাত ধৰ্মৰ বিচাৰ নাই গতিকে সকলোয়ে সকলো ধৰণে ইয়াত অংশগ্ৰহণ কৰি গোটেই অসমবাসী এক হৈ পৰে গোটেই ভাৰতবাসী হিচাপে চিনাকি দিবৰ কাৰণে প্ৰয়াস কৰে